অ' কোৱা হেল্ল' অঁ অঁ কোৱা অঁ হয় ইয়াতে মানে কি হয় মা মাটি বহুত আছে কিন্তু মানুহে কৰি খাব নিবিচাৰে এলেহুৱা যিমান আছে এলেহুৱা কাৰণে এই কাৰণে এলেহুৱা বুলি কৈছোঁ মানুহবিলাকে আচলতে কৰি খাই মেলি থাকিবলৈ ঠিকে আছে কিন্তু সেইটোৰ পৰা যে নিজৰ জীৱিকা এটা আৰ্জন কৰিব পাৰে সেইটোত এটা বাট হ'ব পাৰে জীৱিকা আৰ্জনৰ সেই কথাটো ভবা নাই এতিয়ালৈকে আৰু সেই কৰ্মমুখী যিটো মানে উপাৰ্জনমুখী চিন্তাটো কৃষিৰ লগত যে ইমান জড়িত হ'ব পাৰে এই মানে কি বিশেষকৈ শাক পাচলিৰ ক্ষেত্ৰত সেইটো কমকৈ ভাবে মৎস উৎপাদনৰ ক্ষেত্ৰত আমাৰ ইয়াতে যিমান নদী বিল খাল আছে মানুহবিলাকে মাছ ধৰি ধৰি খালে যথেষ্ট লোকেল মাছ খাব পাৰিলে হয় কিন্তু মানুহে নাখায় মাছ ধৰি নাখায় কিয় নাখায়টো নাজানো কিন্তু মানুহে মাছ ধৰিবলৈ লাজেই কৰে নে এলাহেই কৰে সেইটো বি কাম বেয়া বুলি ভাবে নাজানো কিন্তু মাছকেইটা ধৰি খালে লোকেল মাছটো ইমান খাব পাৰে কিন্তু নাখায় বজাৰৰ পৰা চালানী মাছ খায় সেইটো মানুহবিলাকৰ দুৰ্বলতা বুলি ভাবিছোঁ মই মাজুলী মানুহৰ সমালোনা কৰিছোঁ আৰু ভাবোঁ ইয়াত মানুহৰ যথেষ্ট মাটি আছে গোবৰ সাৰ আছে এইবিলাক যদি কৰে মই তাত সম্ভা দেখিছোঁ এই জন্মিছে জন্মিছে মাজুলী মানুহৰ সময় এলেহুৱা ঠিক আছে হ'ব